হেল্ল' মাধৱ হয়নে মই কালি তোৰ গাড়ীখনৰ কথা কৈছিলোঁ চাৰে নটা বজাত আহিবৰ কাৰণে মোৰ গাটো ভাল নহয় ঐ ডক্তৰৰ ওচৰত যাম বুলি ভাবিছিলোঁ তই আহিব পাৰিবি নাই অঁ কথা বুজি পাওঁনে নাপাওঁ বাৰু এতিয়ালৈকে আহি পোৱা নাই দহটা বাজিলে তই নাহয় যদি ক মই বেলেগ গাড়ী এখন ভাড়া কৰি লৈ যাওঁ হ'ব দে